হাঁহ কুকুৰা পু পালনত পানীৰ যথেষ্ট ভূমিকা আছে পানী নহ'লে আমি হাঁহ পুহিবই নোৱাৰোঁ কুকুৰা পাৰিলেও হাঁহ পুহিব নোৱাৰি হাঁহ কুকুৰাক দৈনিক বহুত পানী লাগে হ'লেও কি কিছুমান জেগাত পানী নহ'লেও হাঁহ এনেকৈ পোহা হয় অলপ অলপ পানী দিয়ে হাঁহ কুকুৰ পুখুৰী নহ'লেও নৈ ওচৰত নৈ থাকিলেও ভাল হয় হাঁহ হেৰি চৰিবলৈ বাৰি বাৰিষা দিনত হাঁহৰ কাৰণে ভাল কাৰণ কেলৈ পুখুৰী নহ'লেও তেতিয়া পথাৰত হ'লেও হাঁহ চৰিবগৈ পাৰে হাঁহ কুকু হাঁহৰ কাৰণে পানী নহ'লে নহ'বই কণী পৰাত তেতিয়া অসুবিধা হয় হাঁহ কণী পাৰিবলৈ হাঁহক পানী দৰকাৰ হয়েই হাঁহ হাঁহে কণী পৰা সময়ত পানীতে থাকে গধূলি হ'লেহে উঠি আহে ঘৰলৈ হাঁহে হাঁহক পানী বহুত দৰকাৰ হয় পুখুৰী পুখুৰী পানী পুখুৰীতে প্ৰায় থকা হয় হাঁহ পুখুৰী নহ'লে ওচৰৰ নৈত চৰেগৈ পানীৰ পানীৰ ভূমিকা যথেষ্ট বেছি হাঁহ হাঁহৰ কাৰণে হাঁহ পানী নহ'লে নহ'বই পানী লাগিবই হাঁহৰ কাৰণে কুকুৰাক পানী সিমান কুকুৰাক পানী দৰকাৰ নহয় মাত্ৰ পানী খাবলৈ পানী অকল খায়হে কুকুৰাই হাঁহে হাঁহকো হাঁহকতো দৈনিক পানী লাগিবই হাঁহে হাঁহে নহ'লে কেনেকৈ চৰিব পানী নহ'লে পানীটো লাগিবই হাঁহ হাঁহ আৰু হাঁ হাঁহ পুহিবলৈ গতিকেলৈ হাঁহ পোহাৰ আগত পানীটো দৰকাৰ হয় আমাক পানী বহুত দৰকাৰ হয় পানী নহ'লে নহ'বই হাঁহ পানীত পাখি ধুব পাখিবোৰ মেলি মেলি হাঁহে পানীত ধু ধুৱে আৰু হাঁহৰ গাত অৱশ্যে পানী নালাগে আৰু পানীত চৰি থাকিলেও হাঁহৰ হাঁহে পানীত চৰাৰ বাবে কণী পাৰিব আৰু সেই কণী পাৰি আমি উমনি দিওঁ হাঁহে উমনি ঠাণ্ডা দিনত এমাহমান লাগি যায় গৰম দিনত পঁচিছ পঁচিছটা পঁচিছ দিনমানতে ওলাই যায় এজনী হাঁহে প্ৰায় বিছ পঁচিছটা কণী পাৰে কণী বিকাও হয় খোৱাও হয় খোৱাও হয় আৰু উমনি দিয়াও হয় সেই গতিকে এজনী হাঁহে প্ৰায় বাইছটামানলৈকে কণী উমনি ল'ব পাৰে গতিকে হাঁহৰ কাৰণে পানীটো অতি জৰুৰী হাঁহক পানী দৰকাৰ হ'বই নহ'লে নহ'বই পানী লাগিবই নহয়তো ওচৰত নৈ হ'লেও ভাল হয় পথাৰতো ওৰেগৈ হাঁহে হাঁহক ধান চাউল আদি খুওৱা হয় ভাতো খায় চবেই খায় দা কিনা দানাও খায় আজিকালি হাঁহে হাঁহৰ দ্বাৰা আমি বহুতো লাভৱান হ'ব পাৰোঁ এটা হাঁহৰ দাম পাঁচশৰ পৰা সাতশ টকা গতিকেলৈ হাঁহৰ এটা কণী দাম ইয়াত মূল্য পোন্ধৰ টকা এটা কণীৰ মূল্য গতিকেলৈ এ এশ কণী বিকিলেও আমি সপ্তাহত যদি হাঁহ বহুতো পোহা হয় তেতিয়া আমি পোন্ধৰশমান টকা আমি লাভ কৰিব পাৰোঁ হাঁহে আমাক বহুতো উপকাৰ সাধন কৰে বেমাৰ আজাৰ পৰিলেও আমাৰ হাঁহ এটা বিকি আমি চলিব পাৰোঁ হাঁহ কুকুৰা পুহি আমি বহুতো উপকৃত হ'ব পাৰোঁ হাঁহক গতিকেলৈ হাঁহৰ কাৰণে পানীটো অতি দৰকাৰ হাঁহক পানী লাগিবই পানী নহ'লে হাঁহে খুব বেমাৰ আজাৰ পৰিবও পাৰে হাঁহ পানী নহ'লে হাঁহৰ হাঁহৰ বেমাৰ আজাৰো হ'ব পাৰে নহ'লে নহ'বই পানী লাগিবই হাঁহক হাঁ হাঁহৰ হাঁহৰ প্ৰধান খাদ্যই হ'ল পানী পানী নহ'লে মানুহ যেনেকৈ জীয়াই থাকিব নোৱাৰে হাঁহো তেনেকৈ নোৱাৰিব পানী নহ'লে হাঁহক পানী ল পানী লগাটো হাঁহৰ কাৰণে সম্পূৰ্ণ উপ হেৰি উপকাৰ সাধন কৰে হাঁহৰ পানী নহ'লে হাঁহ জীয়াই নেথাকিবও পাৰে পানী পানীয়ে প্ৰাণ হাঁহৰ মানুহৰ কাৰণে যেনেকৈ পানীয়ে প্ৰাণ হাঁহৰ কাৰণেও তেনেকৈ পানীয়ে প্ৰাণ গতিকে হাঁহ হাঁহ আমি পুহিবলৈ হ'লে পু পানীটো অতি দৰকাৰী পানী আমাক লাগিবই হাণ্ড্ৰেড পাৰ্চেণ্ট পানী আমাক লাগিবই হাঁহ পুহিবলৈ হ'লে হাঁহৰ কাৰণে পানী নহ'লে ঘৰতে হ'লেও পানী গোটাই এটা পুখুৰী লেখীয়াকৈ খান্দি পানী গোটাই দিব লাগিব তেতিয়া হাঁহে সেয়াতে চৰিবও পাৰে হাঁহ সেই পানী গোটাই দিয়া ঠাইতো হাঁহ চৰিব পাৰে তেতিয়া পানী বেছি পুখুৰী নহ'লেও তেনেকৈ পানী যদি আমি আনি দিওঁ তেনেকৈও পা হাঁহ আমি তেনেকৈও পুহিব পাৰোঁ হ'লেও পুখুৰী নৈত যিমান ভাল সেনেকৈ গোটাই দিয়াতকৈ পু এই পুখুৰী নৈ হ'লে বেছি ভাল আমি পানীত নিজে গোটাই দিয়াতকৈও